মানে দাদা এতিয়া কথাটো এনেকুৱা যেন এতিয়া আমাৰ মানে অসমত এটা বহুত ডাঙৰ মানে এটা ডিচক্ৰিমিনেশ্বনে হৈ আছে যোনটো মানে যোনটো মানে আপুনি দেখা পায় যে এতিয়া যেনেতে লাভলীনা লাভলীনাই এতিয়া বক্সিং খেলে তৌ তাই এতিয়া অলিম্পিকত কিবা এটা টিকাই আহিলে টিকাই অহা কাৰণে মানে কি হৈছে এতিয়া মানে ছোৱালীৰ ওপৰত বেছি গুৰুত্বটো দিয়া হৈছে যে যেনে হীমা দাস তাৰ মানে বিনিময়ত কি হৈছে আমাৰ ল'ৰাবিলাকে একো যেতিয়া স্পৰ্টচত কৰিবপৰা নাই ল'ৰাৰ ওপৰত মানে সেইটো মানে আপোনাৰ কমি গৈছে যিটো মানে ডিচক্ৰিমিনেশ্বন বুলি কোৱা হৈছে সেইটোৱে মানে এতিয়া এনেকুৱা হয় যে কথাবিলাক যে এতিয়া কথাটো তেনেকুৱাই মানে কথাটো তেনেকুৱাই মানে এনেকুৱাই কথাটো সেইটো ডিচক্ৰিমিনেশ্বন হৈছে সেইটোৱে আৰু দিয়কচোন আৰু যিবিলাক আপোনাৰ মতা মা বা লিংগ বৈষম্য়তা যোনটো সৃষ্টি হৈছে সেইটো মানে বিষয়টোৰ বিষয়ে মোকাবিলা কৰিবৰ বাবে বিভিন্ন ধৰণে ধৰক আপোনাৰ ছোৱালীৰ ক্ষেত্ৰত বেছি গুৰুত্ব আৰোপ কৰি ল'ৰাবিলাকক এফালে থৈ দিলেটো নহ'ব ল'ৰাবিলাককো সেই সমান পৰ্যায়ৰ গুৰুত্বটো দি সকলোৰে বাবে ৰিজাৰ্ভেশ্বন এটা ভালদৰে ৰাখি সকলোকে সেই স্পৰ্টচৰ কেটেগৰীটোত নি তেওঁলোকৰ সেইবিলাক কৰিব পাৰে আৰু ছোৱালী এথলিট্বিলাকক এনকাৰেজ কৰিব পাৰে তেনেকুৱা মানে আজিকালি যিটো ক্ৰিকেট ক্ৰিকেটত আপোনাৰ ছোৱালীবিলাকে কিমান ভাল খেলিব ধৰিছে স্মৃতি মাণ্ডানা সেই ইণ্ডিয়াৰ কেপ্তেইন বৰ্তমান ইণ্ডিয়াৰ কেপ্তেইন তেওঁ ইমান ভাল খেলে ক্ৰিকেট আগতেটো ল'ৰাবিলাকে খেলিছিল আজিকালি ছোৱালীবিলাকেও সেই সমান ধৰণৰ জেগাটো দখল কৰিবলৈ পাৰিছে আৰু আপোনাৰ পলিটিক্সৰফালেও যদি চাই পলিটিক্সৰফালেও ছোৱালীবিলাকে মানে এয়া আগশাৰীৰ স্থান দখল কৰিবলৈ লাভ হৈছে